মোৰ মুখখন খুব টানি টানি ধৰে এই ঠাণ্ডা দিনতো টানি টানি ধৰে সেই কাৰণে ছোৱালীজনীয়ে এই ব'ৰোপ্লাছ এটা আনি দিলে ব'ৰোপ্লাছটো লগাই পেলাই বৰ ভাল লাগিছে মানে এতিয়া টানি টানি নধৰে আৰু ভাল লাগিছে